অহ তুমি আহাঁ আহাঁ ভিতৰলৈ আহাঁ বৰ জোৰকৈ বৰষুণ দিছে অলপ সময় ৰোৱা ইমান প্ৰতিকূল বতৰৰ মাজতো তুমি সময়মতে খাদ্যখিনি ডেলিভাৰী দিবলৈ আহিছা ইয়াৰ বাবে তোমাক বহুত বহুত ধন্যবাদ আচলতে এই এনাজৰী ৰেষ্টুৰেণ্টখনৰ চহৰৰ পৰা কিছু নীলগত বাবে বহুতে ইয়াৰ পৰা ডেলিভাৰী কৰিব নিবিচাৰে কিন্তু ৰেষ্টুৰেণ্টখন মোৰ যে ব খুবেই প্ৰিয় এই ৰেষ্টুৰেণ্টখনৰ বাহিৰে আন কোনো ৰেষ্টুৰেণ্টত মই দুপৰীয়া খাদ্য অৰ্ডাৰ নকৰোঁ আৰু ৰেষ্টুৰেণ্টখনৰ চাৰ্ভিচটো খুবেই ভাল বৰ ধুনীয়াকৈ খাদ্যবোৰ পেক কৰি দিয়ে লগতে সোৱাদৰ কথাটোতো ক'বই লাগিব চহৰৰ নামি দামী ৰেষ্টুৰেণ্টৰ বিৰিয়ানীয়ে এই এনাজৰী ৰেষ্টুৰেণ্টৰ বিৰিয়ানীৰ লগত পাত্তা নাপায়